মই এনেকৈ বহুত ঠায়ে ফুৰিবলৈ ভ্ৰমণত মানে গৈছোঁ এইবিলাক যাওঁতে এবাৰ গুৱাহাটীলৈও গ'লো গুৱাহাটীত এইবিলাক যি যি চাবলগীয়া আছিলে চব চালোঁ মেলিলোঁ তাৰপিছত এবাৰ গ'লোঁ আপোনাৰ দেলহি গ'লোঁ দেলহি গ'লোঁ মানে গৈ তাত প্ৰায় এসপ্তাহমান থাকিলোঁ দেলহিত ইয়াৰপৰা যাওঁতে গোলাঘাটৰপৰা ধৰক ট্ৰেইনত গ'লোঁগৈ তাত এয়াৰপৰ্টত নামিলোঁগৈ তাত তাৰপৰা আমি ফ্লাইটত গ'লোঁগৈ ফ্লাইটত গৈ আমি তাত দেলহিত গৈ পেলাই এটা লজ ল'লোঁ লজ এটা লৈ পেলাই মানে তাত প্ৰায় ফুৰিলোঁ এসপ্তাহমান মানে বহুত নতুন নতুন জেগা দেখিলোঁ এনেকৈ ইণ্ডিয়া গেট চালোঁগৈ এতিয়া ধৰ্ম মন্দিৰো চালোঁ আপোনাৰ এইটো ল'টাচ মন্দিৰ চালোঁ তাৰপিছত আপোনাৰ এই ৰাষ্ট্ৰপতি ভৱন চালোঁ এনেকৈ ভালেমান জেগা চালোঁ বৃন্দাবন কাশী গয়া সেইবিলাকলৈ গ'লোঁগৈ মানে যথেষ্ট ভাল লাগিলে আৰু তাৰপিছত মানে বেছি ভাল লাগিলে এয়াৰপৰ্টটো এয়াৰপৰ্টটো মানে ইমানেই ভাল লাগিলে নহয় আমাৰ গুৱাহাটী এয়াৰপৰ্টটোৰ লগততো একো পাত্তাই নাপায় বহুত ধুনীয়া লাগিলে তাত মানে প্ৰতি পাৰ্টটো মানে বেলেগ বেলেগ প্ৰতিখন দেশৰ বেলেগ বেলেগকৈ আছে ফুৰি মানে যথেষ্ট ভাল লাগিলে আৰু এই তাৰপিছত তেনেকৈ আহি আকৌ সেই ফ্লাইটতে আমি গুচি আহিলোঁ ফ্লাইটত আহি গুৱাহাটীত নামি আৰু ট্ৰেইনত আহি পেলাই আকৌ গোলাঘাট পালোঁহি আৰু মানে এনেকৈয়ে ফুৰি ভ্ৰমণত মই মানে এনেকুৱা গৈ পেলাই ভাল লাগিলে আৰু